অঁ দাদা হয় দাদা মোক দাদা মই মাছখোৱাৰ পৰা ক'লোঁ শৰত শইকীয়া মানে আপুনি তামোলৰ বেপাৰ কৰে বুলি শুনিছিলোঁ মোক সেই মোক দীপকে দিলে নম্বৰটো অঁ এতিয়া তামোলৰ পোন কেনেকৈ চলি আছে বাৰু অঁ মোক মানে দাদা হেৰি কাজৰ কাৰণে মোক তামোল লাগিছিলে বুঢ়া তামোল লাগিছিল কেঁচা তামোল লাগিছিল বাৰু তাৰপিছত মোক বুঢ়া তামোল মই দহ পোন মানেই ললোঁহেঁতেন অলপ কম কৰি দিব পাৰিব নেকি অলপ কম ৰে'টত মানে মই সৰহকৈ ল'ম দহ পোনমান বুঢ়া তামোল ল'ম চাৰিশ বিশ মানত অঁ তে চাৰিশ বিশ মানকৈ দিব পাৰিবনে চাৰিশ ত্ৰিছ তাৰপাছত সেই কেঁচা তামোলটো কিমানকৈ দিব তিনিশ কেঁচা তামোল মোক পাঁচ পোনমান লাগিছিল কেঁচা তামোল মানে কি আও বুঢ়া তামোলটোতো এতিয়া দামটো বেছি আৰু মানে নিমিলিলেগৈ লাষ্টত মিলাব লাগিব আৰু সেইটো দিয়ে মানে কেঁচা তামোলটো দি অঁ অঁ তাৰপিছত হেৰি আপোনাক ক'ত লগ পাম আপুনি দোকানতে থাকে থাকিব নে অঁ আৰু কিবা হেৰি মই মই গৈ আছোঁ বাৰু আপুনি কি বোলে মই এতিয়া আপোনাক এডভাঞ্চ দিব লাগিব নেকি তেতিয়াহ'লে আপুনি তামোল বুঢ়া তামোল আপুনি দহপোন ৰাখিব আৰু হেৰি কেঁচা তামোল পাঁচ অঁ তিনিপোন মান দিলেই হ'ব

ঠিক আছে